অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে বেহৰবাৰী আউটপোষ্ট আৰু অসমৰ জনপ্ৰিয় ধাৰাবাহিকসমূহৰ ভিতৰত সেইখন অন্যতম আচলতে সেই ধাৰাবাহিকখনত বিভিন্ন ধৰণৰ কাহিনী চৰিত্ৰক তেওঁলোকে আলোচ্য বিষয় হিচাপে লৈ তেওঁলোকে তেওঁলোকে চিত্ৰনাট্য কৰে আৰু চিত্ৰনাট্যৰ যি তেওঁলোকৰ চিন্তাধাৰা বৰ্তমান সমাজত যি সংঘটিত হৈ থাকে সেইখিনি তেওঁলোকে পৰিৱেশন কৰে আচলতে মানুহে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে মানুহে বিভিন্ন ধৰণৰ মানসিক অৱস্থাই হওক শাৰীৰিক অৱস্থাৰ ফালৰ পৰা তেওঁলোকে সমস্যা সন্মুখীন হৈ বা জৰ্জৰিত হৈ থাকে গতিকেলৈ সেই অৱস্থাত তেওঁলোকে যি চিন্তা চৰ্চা কৰি থাকে সেই মানুহক যাতে সেইখিনিৰ পৰা আঁতৰাই এক দুখমুক্ত কৰি হাঁহিৰে মানুহৰ জীৱন অতিবাহিত কৰিব পাৰে সেই ধাৰাবাহিকখনৰ চিন্তা ধাৰাবাহি সেই ধাৰাবাহিকবিলাকৰ চিন্তাধাৰা তেনেকুৱা ধৰণৰ হয় আচলতে কমেডী বুলি ক'বলৈ গ'লে ঠিক তেনেধৰণে কমেডী বুলি ক'বলৈ গ'লে ধাৰাবাহিকখনত বিভিন্ন ধৰণৰ বৰ্তমান সমাজত চলি থকা ঘটনা প্ৰবাহক লৈ তেওঁলোকে এক হাঁহিৰ দৃষ্টিৰে বা হাঁহিৰ খোৰাকৰ দৃষ্টিৰে এটা জ্ঞান যাতে বৰ্তমান যুৱপ্ৰজন্মই লাভ কৰিব পাৰে বা যুৱ বেয়া আৰু ভাল এই দুয়োটা দিশ দেখুৱাই দিলে তেওঁলোকে যথেষ্ট কাম হৈ যায় গতিকেলৈ তেনেক্ষেত্ৰত আমি যদি ধাৰাবাহিকবিলাকত যদি আমি ভালদৰে চাবলৈ বিচাৰোঁ বা ধাৰাবাহিককেইখনত ভালদৰে দেখুৱাব বিচাৰোঁ তেনেহ'লে সেইখন এখন উল্লেখযোগ্য ধাৰাবাহিক বুলি ক'ব পাৰোঁ আচলতে মানুহে যে হাঁহিৰ খোৰাকেৰেও যে মানুহৰ মানুহৰ মন মগজু দুখমুক্ত বা শাৰীৰিক অৱস্থাও ঠিক কৰিব পাৰে ঠিক তেনেধৰণৰ এটা উদাহৰণস্বৰূপ গতিকেলৈ বৰ্তমান সমাজ ব্যৱস্থাত বৰ্তমান যি মানুহৰ দু ভা দুখেৰে ভাৰাক্ৰান্ত সময়ছোৱাত যে এই আনন্দৰে যে অতিবাহিত কৰিব পাৰি তাৰে এক নিদৰ্শন হৈছে সেই কমেডী ষ্টেণ্ড আপ কমেডী